মোৰ প্ৰিয় ঋতু শৰৎ ঋতু শৰৎ ঋতু ভাল লগাৰ কাৰণ কেইবাটাও আছে প্ৰথম কাৰণ ইয়াতে শাৰদীয় দুৰ্গা উৎসৱ হয় যিটো উৎসৱ আমাৰ ইয়াত অসমত আমাৰ অসমীয়া মানুহখিনিৰ মাজত বৰ ডাঙৰ দীঘল ডাঙৰকৈ উদযাপন কৰা হয় নতুন কাপোৰ কিনা হয় আৰু উৎসৱটো ভাললগা কাৰণ দেৱী মাৰ আগৰ আবাহন যিধৰণে কৰা হয় পূজা অৰ্চনাৰে সেইদৰে বিসৰ্জনো একেই পূজা অৰ্চনাৰে কৰা হয় লগতে শৰৎ ঋতুত বেছি গৰম নহয় বেছি ঠাণ্ডা নহয় আৰু শেৱালি ফুলৰ গোন্ধই চাৰিওফালে আমোলমোলাই থাকে শৰৎ ঋতুৰ পৰিৱেশেই সুকীয়া এটা পূজাৰ চাৰিওফালে ধৰ্মীয় অনুষ্ঠানৰ মাদকতা থাকে লগতে এটা উৎসৱমুখৰ পৰিৱেশে চাৰিওফালে বিৰাজ কৰে সেইবাবে মই এই এই ঋতুটো ভালপাওঁ